আজিকালি মানে বেছি এইবিলাক স্মাৰ্টফোনত যোনবিলাক এপ থাকে যে ফে'চবুক ইউটিউব এইবিলাকৰ পৰা মানে আমি বহুতখিনি শিকিব পাৰো ধৰক এতিয়া ৰেডিঅ'টো আমি নুশুনিলেও হয় টি ভি নাচালেও হয় আগতে আমি নিউজবিলাক এইবোৰৰ পৰাই পাওঁ ফে'চবুকত কিছুমান ভালো থাকে কিছুমান বেয়াও থাকে আমি বেয়াবিলাক নলৈ পেলাই ভাল বিলাক কিছুমান চাব পাৰো বহুতখিনি কথা জানিব পাৰো আজি প্ৰধানমন্ত্ৰী ক'ত গৈছে কি কৰিছে ক'ত ভাষণ দিছে আমি সেইবিলাক আমি নৰেন্দ্ৰ মোডী এপ যোনটো নমো এপ বুলি কয় সেইটোত আমি চাব পাৰো ইউটিউবত আপোনাৰ ইয়াৰ কিছুমান মানুহ বাহিৰত থাকে মালয়েছিয়াত থাকে ইংলেণ্ডত থাকে ইজিপ্তত থাকে তাহাঁতি আমেৰিকাত থাকে মই আমেৰিকাৰ ছোৱালীৰ পৰা ইউটিউববিলাক চাওঁ তাৰপিছত মালয়েছিয়াত এজনী থাকে তাইৰ পৰা ইউটিউব চাওঁ মই বহুতখিনি কথা তাৰপৰা জানিবলৈ পাইছো মানে কিছুমান বস্তু বেয়া যিবিলাক বস্তু এপবিলাক কিছুমান বেয়াও আছে সেই এপবিলাক আমি ডাউনল'ড নকৰিলেই হয় আৰু বাকী যোনবিলাক ভাল আমি ভাল শিক্ষা ল'ব পাৰো সেইবোৰৰ পৰা আমি শিক্ষা ল'ব লাগে ফে'চবুকটো আমি নিজেও চলাব পাৰো ভাল ভাল কথা লিখিব পাৰো কিছুমান বেলেগ বেলেগ হেৰি ভাগ আছে ধৰক অনুশীলন গ্ৰন্থ সুবাস এইবোৰৰ পৰা আমি বহুত কথা শিকিব পাৰো অনুশীলনৰ পৰা আমি কিছুমান কবিতা মই কিবা এটা মই নিজে ভাবি এটা কবিতা অনুশীলনত দিছো বা তেওঁলোকৰ পৰাও আমি লৈছো তেনেকৈ প্ৰশ্ন উত্তৰ শীতান বহুত কিবা কিবি থাকে যিবিলাক আমি ভাল সেইবিলাক আমি ল'ব লাগে আৰু যিবিলাক বেয়া সেইবিলাক চাব নালাগে স্মাৰ্টফোনৰ জৰিয়তে বহুতখিনি ভাল হৈছে আমি আমি পৃথিৱীৰ আজি কিমান কি কি কথা আমি জানিবলৈ পাৰিছো ঘৰত বহিয়ে আৰু কিছুমান আমি টি ভিটো নাচালেও হৈ যায় কিছুমান ৰাতিপুৱাই আমি বাতৰি চাওঁ যিবিলাক যিবিলাক বাতৰি গধূলিহে আমি নিউজত দেখিবলৈ পাওঁ তেনেকৈ আমাৰ বহুতখিনি সুবিধা হৈছে তাৰপৰা আমি বহুত উপকৃতও হৈছোঁ